হেল্ল' অঁ এই মই এই নাম্বাৰটো পালোঁ অনলাইনত অঁ এই অৰুণাচলফালে অকণমান ফুৰিব যাওঁ বুলি ভাবিছিলোঁ তেনেকৈ অঁ এই আমাৰ ঘৰৰ ফেমিলিটোৱে যাম আৰু অঁ বয়সস্থও মানুহ আছে আমাৰ লগত মাও যাব অঁ অঁ অলপ মিডিয়াম আৰু কমতে লাগে অলপ খালী থকা খোৱাৰ অঁ মানে হোটেল চোটেল এনেকৈ ভাল পামনে নাপাম যোৱা

অঁ অঁ সুবিধাটোতো লাগিব গৰম পানী এতিয়া বুঢ়ী মানুহ যাব পানী চানীৰ সুবিধাটো লাগিব গৰম পানী গিজাৰ তাৰ পিছতে ইংলিছ লেট্ৰিন লাগিব ভৰি চৰি বিষ কঁকালৰ বিষ সেইটোতো মানে তলত বহি কৰিব নোৱাৰিব অঁ কিমানৰ ভিতৰত হ'ব সেইবিলাক অঁ অঁ অঁ অঁ বেছি মচলা পাতি দিয়াও নালাগে বয়সস্থ মানুহ অঁ অঁ অঁ জেগাবিলাক কেনেকুৱা এতিয়া সেইফালে পাহাৰীয়ানে কেনেকুৱা বেছি পাহাৰ নেকি যাব পাৰিব নাই বয়সস্থ মানুহ অঁ অঁ অঁ অঁ জানুৱাৰী মাহতো তাত পৰশুৰাম কুণ্ডত মেলাও হয় এতিয়াতো হৈয়ে আছে চাগৈ অঁ আমি চাৰিজন মানেই যাম যেনেকৈ এটা ৰুমেই হ'ব দুটা ৰুম নালাগে অঁ ঠিক আছে অঁ অঁ গ'লে ফোন কৰিম মই কেতিয়া যাম